অঁ ক'ত আছে আপুনি অঁ কেতিয়া আহিব ঘৰলৈ অঁ হেৰি ইয়াত বিয়া আছে নহয় সেইকাৰণে সুধিছিলোঁ অঁ অঁ অঁ আকৌ কাপোৰ কানি কিনিলে নে নাই কিনা অঁ হয় নেকি মই ৰেডি কৰিলোঁ বাৰু কি কাপোৰ পিন্ধিব হয় নেকি এ চি কটন পিন্ধিম এ চি কটন পিন্ধিবা হ'ব মই হালধীয়াযোৰ পিন্ধিম উঠিম উঠিম পূৰাই দিম ফেচবুকে চেচবুকে চবতে দিম ফেচবুক ইনষ্টাগ্ৰাম চবতে দিম এই প্ৰেজেণ্ট কিনিলোঁ এতিয়া ক'ব নোৱাৰি প্ৰেজেণ্টৰ কথা খালি সোনকালে আহিব কাইলৈ হ'ব তেতিয়া আহিব